মই তাৰমানে এইবাৰ অৰ্ডাৰ কৰিছিলোঁ অনলাইন তো আমাৰ ঘৰ গহপুৰ বাগানৰ হেৰি ওচৰত আছিলে মানে তেতিয়া তো অৰ্ডাৰ কৰিছিলোঁ তো তেতিয়া মানে আমাৰ এই গাঁওফালে অৰ্ডাৰ কৰিছিলোঁ তো ইমান দূৰলৈকে ডেলিভাৰী দিব নোৱাৰো ক'লে কাৰণটো কি মানে সিহঁতে খালী ওচৰতে ডেলিভাৰী দিব পাৰে নে দূৰত কিয় নোৱাৰে কিন্তু অনলাইন সুবিধাটো চবতে মানে সমান হ'ব লাগিছিলে চবৰ কাৰণে য'তেই নহওক মানে এটা হেৰি লোকেশ্যন হিচাপত মানুহৰ সুবিধাজনক কৰিব পাৰিবনে নাই মানে সেইটো জানিব আছিলে আৰু যেনেকে মই এতিয়া দছ কিলোমিটাৰ আঁতৰত আছোঁ আৰু দছ কিলোমিটাৰৰ পৰা আহি মানে আহিব পাৰিব নাই সেইবিলাক মানে অলপ জানিব খুজিছিলোঁ মানে হ'বনে এইবিলাকৰ সুবিধাটো মই সেইটো জানিব ইচ্ছা আছিলে মানে যেনেকে আমি ধৰক এতিয়া তেজপুৰতে আছোঁ তেজপুৰৰ পৰা আমি মান বিশ্বনাথ চাৰিআলিৰ অৰ্ডাৰ অৰ্ডাৰ দিলও তাৰপৰা ইয়াত আহিব নোৱাৰেনে এনে কিবা অসুবিধা আছে নেকি মই ভাবিছিলোঁ মানে এনেকে হ'ব লাগিছিলঁ সুবিধাটো হ'লে ভাল আছিলে মানে মই এবাৰ এনেকে কৰি চাইছোঁ মানে গহপুৰত আছিলোঁ এনেকে এনেকে ভিতৰ গাঁৱত এটা অৰ্ডাৰ দিছিলোঁ যে লগৰকেইটা হেৰি খুৱাম বুলি তো তেনেকে নাহিলে মানে কলে যে এনেকা এনেকা এইটো লোকেশচনত আমি দিব নোৱাৰিম আপোনাৰ এড্ৰেছটো বহুত দূৰলে দেখাইছে কিমানত দূৰ আছিলে মিনিমাম বিছ কিলোমিটাৰমান আছিলে তো এইটো কিমানত দূৰ আছে মই সেইটো জানিব বিচাৰিছিলোঁ এয়া বাইকত গ'লে বিছ কিলোমিটাৰ মিনিমাম এক ঘণ্টা ৰাস্তা ক'ব গ'লে